আমাৰ আঠখেলীয়া নামঘৰভাগ এই গোলাঘাট জিলাতে আছে আমি তালৈও যাওঁ গৈ তাতো আমি বহুতখিনি বস্তু দেখোঁ ভকত বৈষ্ণৱকো লগত লগ পাওঁ আৰু তেওঁ তাতো ঈশ্বৰেই ঈশ্বৰেই কথা তাতো ঈশ্ব আমি বহি কৰি শুনো আৰু প্ৰসাদ উলিয়ায় প্ৰসাদো খাওঁ খাই কৰি আমি তাতো বহুত বহুত বস্তু ৰকম ৰকম বস্তু আছে তাতো আমি এনেকৈ পুখুৰী আছে পুখুৰীত কাছ আছে মাছ আছে বৰ ডাঙৰ ডাঙৰ তাত আমি মিঠাই বিস্কুট দি কাছ চাওঁ আৰু মাছ চাওঁ চাই কৰি এনেকৈ দোকান বজাৰ এনেকৈ কৰোঁ দোকান বজাৰ কৰোঁ দোকানতো তেনেকৈ প ঈশ্বৰৰ নামত কিবা এটা বস্তু লৈ আহোঁ আহি আকৌ নামঘৰ তাততো আও আও সত্ৰ আছে আমাৰ সত্ৰতো আমি হেৰি শৰণ ভজন লওঁগৈ তালৈও কিছু যাওঁ খালী এনেকৈ বৰ ঘনাই যাব নোৱাৰোঁ বছৰ দিনত এবাৰ বা দুবাৰ এনেকৈ ধৰণে যাওঁ তাতো মাজুলী সত্ৰলৈ তাতো সেই প্ৰভু লগ পাওঁ লগ পাওঁ খাই লগ পাই আমাৰ বৰ আনন্দিত হয় মন তাপাও বৰ আহিবলেও মন নাযায় কিন্তু তাত থাকি এনেনেকুৱা ভাল লাগে ইফালেও পুখুৰী সিফালেও পুখুৰী সত্ৰ থাকিয়ে ভাল লাগে পৰভুজনকো লগ পাওঁ বহুত তেনেধৰণৰ গোঁসাই মানুহ দেখিবলে পাওঁ সেৱা সৎকা কৰি আমি তাতো থাকি ভাল পাওঁ ঈশ্বৰৰ কাৰণে আমাৰ বৰ ভক্তিবান ঈশ্বৰক আমি কেনেধৰণে আমি ভাবোঁ ঈশ্বৰক আমি কেনেধৰণে লগ কৰিম কেনেকৈ পাম আচলতে ঈশ্বৰ আমাৰ গাতে আছে খালী আমি তেখেতলোকক পালিবলৈ জানিব লাগিব তেখেতলোকৰ কৰ্ম কৰিব লাগিব ভক্তি হিচাপত আমি থাকিব লাগিব ভক্তি হিচাপত থাকি একতা মন কৰি তেওঁলোকক স্মৰণ কৰি তেনেধৰণে তেওঁলোকক আমি কৃষ্ণ লগ পাম তেওঁলোকে আমাক জোৰ দিব তেজ দিব বল দিব তেখেতলোকৰ নামতে আমি চিৰদিনে জীয়াই থাকিব পাৰিম বুলি আশা কৰিছোঁ সেই আশা আমাৰ কেতিয়াও দূৰ নহয় আমাৰ আৰু ভালেই হ'ব তেখেতলোকক যদি আমি স্মৰণ কৰোঁ আৰু আমি যদি নামঘৰলৈ যাওঁ আমি যদি সত্ৰলৈ যাওঁ আজি আমি আঠেখেলীয়ালৈ গ'লোঁ তাত তিনি চাৰিজন চিনাকী ভকত পালোঁ তেখেতলোকৰ লগত বহিলোঁ হৰি নামৰ কথা কৃষ্ণৰ কথা আলোচনা কৰিলোঁ আলোচনা কৰি আমাৰ খুব আনন্দ লাগিলে মনটো ভাল লাগিলে দুটা ঈশ্বৰৰ ভক্তি কথা আমি মনত ৰাখিলোঁ মনত ৰাখি আমি ঘৰলে আহিলোঁ ঘৰৰ পৰা আকৌ আমি সত্ৰলে গ'লোঁ সত্ৰটো যদি আমি পৰভু গোঁসাইক লগ পালোঁ যোৱাৰ লগে লগে তেখেতলোকক আমি নমস্কাৰ কৰিলোঁ চৰণত ধৰিলোঁ সেৱা কৰিলোঁ ৰাতি থাকি গ'লোঁ থাকি আকৌ তেওঁলোকক স্মৰণ কৰিলোঁ তেওঁলোকৰ সেৱা ধৰিলোঁ তেওঁলোকে ভকত বৈশ্য কথা হৰি নাম কৃষ্ণনাম এনেধৰণে তুলনা কৰিলে পঢ়িলে তাক শুনি আমি বৰ আনন্দিত হ'লোঁ সেয়ে আনন্দিত হৈ আমি আকৌ ঘৰলৈ যেন ঘূৰি নাহিমেই তাতে যেন থাকি যাম তেওঁলোকৰ কথা শুনি তেনেধৰণে মনটো আনন্দ লাগিলে সেই আনন্দ কেনেকুৱা আনন্দ লাগিছে অনুভৱ আমি ক'ব নোৱাৰো মই খুবেই ভাল পাওঁ ঈশ্বৰৰ কথা শুনি ঈশ্ৱৰৰ কথা শুনি ভাল পাওঁ ভাল পোৱাৰ কাৰণে মই খুব নামঘৰলৈ যাওঁ ৰাইজৰ মাজলৈ যাওঁ ভকত বৈশ্যৰ মাজলৈ যাওঁ ভকত বৈশ্যৰ মাজতো বহুতখিনি কথা শিকিব পাৰোঁ